আমাৰ মানুহ মৃত্যু হ'লে মানে কি হয় গাঁৱৰ গঞাক মিতিৰ কুটুম পৰিয়ালবৰ্গক খবৰ দিয়ে যেতিয়া মানুহকেইজন আহিব তেতিয়া শশানলৈ নিবলৈ খৰি খেৰ যোগাৰ কৰিব মানুহজন চাঙি সাজিব আৰু যি যি নিজৰ পৰিয়ালবৰ্গ মিতিৰ কুটুম মানুহ আছে তেওঁলোকে ধূপ ধূনা জ্ৱলাব জ্ৱলাই সেই চাঙিত উঠাই শশানলৈ নিব শশানলৈ নিয়াৰ পিছত যিখিনি জেগাত মানুহজন ধৰি লোৱা অস্থিতটো জলাব সেই জেগাখন আই বসুমতীৰ পৰা কিনি ল'ব চাৰি হাত মাটি আগৰ দিনৰ মানুহে কয় যে চাৰিফালে চাৰিটা চুকত এটকা চাৰি অনা কৰি চাৰি চুকত কিনি ল'ব লাগে কিন্তু এতিয়া আজি যুগত কেনেকৈ দিয়ে নাজানো আজি দিনৰ ল'ৰা ছোৱালীয়ে দহ পইচা পাঁচ পইচা পঁচিছ পইচা পঞ্চাছ পইচা চিনি নাপায় কিন্তু মানুহৰ নিয়মৰ মতে বসুমতীৰ পৰা মাটিকণ কিনি যেতিয়া শশানলৈ নিব তলত চাৰিজাপ দিয়ে বুলি কোৱা শুনিছোঁ ওপৰত তিনিজাপ সাতজাপ দিয়ে যিজনে নিজৰ পুত্ৰই হওক ল'ৰা ছোৱালীয়ে হওক জলাব মুখাগ্নি কৰিব তেতিয়া মানে কি হয় তিনিপাক ঘূৰাই যেতিয়া জলাব জুমুঠিয়েদি তেতিয়া গোটেই গাঁৱৰ মানুহে জয়ধ্বনি দিব জয়ধ্বনি দি জ্ৱলাব জ্ৱলাই মুখগ্নি কৰি জ্ৱলাই যেতিয়া সে সেই কৰিব ডাঙৰ ডাঙৰ মানুহে মৰা শটো খুঁচি মেলি জ্ৱলাই যেতিয়া হ'ব মানুহে কয় আলহী জুহাল আৰু তিনিখন জুহাল শশানত বনাই খৰি দি যেতিয়া জোৰা নুখুলে তেতিয়া বোলে মানুহ ঘৰলৈ আহিব নেপায় যেতিয়া জোৰা খুলিব তেতিয়া মানুহ এজন এজনকৈ ঘৰলৈ আহে আহি গা চা ধুই আমাৰ যিজন মানুহে মানুহজনক মুখগ্নি কৰে ক্ৰিয়া ধৰে তেওঁ তিনি ৰাতি লঘোণে ভোকে থাকি তিনিদিনৰ দিনাখন যেতিয়া আমাৰ বামুণীয়া মানুহে বামুণ আনি নদীৰ কাষত এখন তিৰপালেই হওক বা কলমাৰলীয়েই হওক নদীৰ কাষত চাৰিটা খুঁটি পাতি তাত তম্বু বনাই বামুণৰ সৈতে তিলনী কৰে তিলনী কৰোঁতে আমাৰ তাত কি লাগে মানে বৰপাত লাগে বেলপাত লাগে হালধি লাগিব গৰু গাখীৰ লাগিব তিল লাগিব তেনেকৈ সকলোখিনি বস্তু দি নদীৰ কাষত পিণ্ড দি বামুণে বেদ মাতি যেতিয়া ঘৰলৈ আহিব ঘৰত গোটেই পৰিয়ালবৰ্গ গোট খাই চোতালত ৰভা এখন দি কেঁচা পিঠাগুড়ি বুট কল খায় আকৌ গধূলি সন্ধ্যা আগে আগে বেলি নবহা আগে আগে বৰতীয়া ভাত খায় বৰতীয়া ভাত যিয়ে সিয়ে বনালে নহ'ব যিজনে ক্ৰিয়া ধৰে তেওঁ নহ'লে নিজেই বনাই খাব লাগিব বাকী পৰিয়ালবৰ্গৰ মানুহলৈ পৰিয়ালৰ কোনোবা এজন শৰণ ভোজন লোৱা মানুহে ভাত বনাই গোটেই বৰতীয়া মানুহখিনিক খাবলৈ দিব তেনেকৈ এদিন দুদিনকৈ দহদিনৰ দিনালৈকে গোটেই পৰিয়ালবৰ্গ মানুহ এখন ধুতি আৰু এখন চেলেং কাপোৰ লৈয়ে মাটিত পাটি পাৰি তেনেকৈ শুব লাগিব আমাৰ দহদিন নোহোৱালৈকে কোনো মানুহ বিচনাত শুব নেপায় আৰু বৰতীয়া ভাতো নিজৰ পৰিয়ালৰ লোকৰ যিজনে ব্ৰত মানি থাকে সেই দহদিনলৈকে পৰিয়ালৰ মানুহেহে বনাবলৈ পাৰিব বেলেগে নোৱাৰে আৰু যেতিয়া দহদিন হ'ব দহালৈ আমাৰ কলিতা মানুহৰ নিয়মত তিনিটা পিঠা লাগে সেই পিঠাকেইটা নদীত নদী কাষত আকৌ এখন ৰভা দি বামুণ আৰু নিজৰ গোট জ্ঞাতি সাতজন বা পাঁচজন নি তাত বামুণৰ বেদ মাতি এনাড়ী পানীত নামি এটা মাটিৰ চৰু মলা চৰু বুলি কয় সেই মাটিৰ চৰুত কি কৰে সেই মৰা মৃতকৰ নামটো লিখে লিখি বামুণে বেদ মাৰি থাকিব তাৰ পৰা সেই মৰা মৃতকৰ নাম কৈ এই যিজনে কৰ্ম কৰে তেওঁ এনাড়ী পানীত নামি পেলাই সেই মলা চৰুটো এডাল মাৰিৰে ভাঙি বুৰ মাৰি পেলাই পাৰলৈ আহে আহি কানি কাপোৰ সলাই ঘৰ আহি পায়হি ঘৰ আহি পাই গোটেই গাঁৱৰ গঞা যিখিনিয়ে মানুহজনক খৰি দিবলৈ যায় গোটেই মিতিৰ কুটুম পৰিয়ালবৰ্গৰ মানুহে চোতালত প্ৰথমতে জলপান এটা খাই লয় আমাৰ নিয়মত কলিতা মানুহৰ নিয়মত যিকেইজনে খৰি দিয়ে সেইকেইজনক ভীমকল আৰু সান্দহ গুড়িৰ জলপান খাবলৈ দিয়ে আজিৰ দিনততো মানুহে সান্দহ গুড়ি নুখুন্দেই সেই গতিকে কি কৰে আমাৰ মিলত পিঠাগুড়ি খুন্দি আনিব আনি পেলাই যিকেইজনে খৰি দিয়ে গোটেই মানুহক খৰি দিয়া মানুহখিনিক পিঠাগুড়ি জলপান কলেদি গাখীৰ দি খাবলৈ দিয়ে তাৰ পিছত বাকী যিখিনি মিতিৰ কুটুম আহিব সেই সকলক চিৰা দৈ খাবলৈ দিব সেই কৰ্ম হৈ যোৱাৰ পিছত গাঁৱৰ ভকতসকলে নাম কীৰ্ত্তন কৰিব নাম কীৰ্ত্তন কৰাৰ পিছত আধাটো চুৱা যাব আধাটো চুৱা যোৱাৰ লগে লগে কি কৰে সেৱা সকাম কৰি মেলি এই চাহ জলপান প্ৰসাদ খাই আবেলি পৰলৈ এজন নাপিত আনি যিকেইজন পুত্ৰ থাকে সেই পুত্ৰ বংশ পৰিয়ালে নখ চুলি দাড়ি কাটি আৰু ৰাতিলৈ মানে বৰতীয়া ভাতটো খায় আৰু পিছদিনাখন কাজত যিখিনি কৰ্ম কৰে ৰভা দি সেই কৰ্মত আমাৰ বামুণীয়া মানুহে কি কৰে পাকঘৰত পাকঘৰত যেতিয়া মানুহজন শশানলৈ লৈ যায় সেই পূৰ্বপুৰুষৰ বোলে পাকঘৰৰ চৌকাটো থাকিব নেপায় বুলি সকলোৱে সেই চৌকাটো ভাঙি পেলায় ভাঙি পেলাই নতুনকৈ এই কাজৰ দিনাখন ৰাতিলৈ আকৌ চৌকা জুৰে সেই চৌকাত ভাঙি পেলোৱা চৌকাটোৰ ওচৰতহে দিনত ন পুৰুষৰ শৰাধ কৰে মানে এজন বামুণে যিখিনি মানুহ যিজন মানুহ জীয়াই থাকোঁতে বস্তু দৰকাৰ হয় ধৰি লোৱা মাইকী মানুহৰ যিখিনি লাগতীয়াল বস্তু কাঁহী বাতি চাদৰ মেখেলা লেপ তুলী আৰু মতা মানুহৰ যিখিনি ধুতি গেঞ্জী গামোচা সেইখিনি বামুণক ব দান দিয়ে আৰু গাঁৱৰ গঞাকো কাঁহী বাতি খুন্দনা চাকি বতোৱা কেৰাহী গোটেইখিনিকে মানে হেৰিয়াৰ সেইদিনাখনেই নহয় বাৰু পিছদিনা গিয়াতিলৈ ৰাতিলৈ নাম কীৰ্ত্তন দিনত নাম কীৰ্ত্তন কৰে কৰি গোটেই ৰাইজে দিনত বৰসবাহ ভাঙি যায় যদি কেনেবাকৈ ঘৰত কোনোবা মূল মানুহ থাকি যায় তেতিয়া গায়ন বায়ন নাগায় যদি হয়তো মূল মানুহ নাথাকে মানুহজন বৃদ্ধ হ'ল তেতিয়া গায়ন বায়ন গাব আৰু যিমানজনী ছোৱালী থাকে যদি মানুহজনৰ পাঁচজনী ছোৱালী থাকে আমাৰ জী জোঁৱাই পাঁচ জনী ছোৱালীয়ে গায়ন বায়নৰ যোৰা দিবই লাগিব আমাৰ কৰ্তব্য গায়ন বায়ন দিলে মানে গায়ন বায়নৰ যোৰাক এখন চেলেং কাপোৰ এখন গামোচা আৰু এখন শৰাই দিব লাগিব সেই শৰাই মতে যদি মানুহজন ধনী মানী হয় তেওঁৰ দান দক্ষিণা সৰহকৈয়ে দিয়ে কিছুমানে এহেজাৰ দিয়ে কিছুমানে বেছিকৈ দিয়ে সেই দিনত সকাম হৈ যোৱাৰ পিছত কেনেবাকৈ যদি মানুহজনৰ আশা থাকে আশা থাকিলে যদি পুহকৰ লাগে পুহকৰ লাগি আকৌ পুহকৰ সকাম ৰাতিলৈ কেইজনমান ভকত মাতি পুহকৰ খেদা সকাম কৰিব সকাম কৰোঁতে যিজনে কীৰ্ত্তন পাঠ কৰিব সেই মানুহজন নামৰ পৰা যেতিয়ালৈকে নাম নাভাগে শৰাই সজোৱাৰ পৰা নাম শেষ নোহোৱালৈকে কীৰ্ত্তন পঢ়ি পেলাই বহিয়েই থাকিব লাগিব যেতিয়া গৃহস্থই বিদায় দিব তেতিয়াহে মানুহজন উঠি যাব পাৰিব আৰু যদি হয় পুহকৰত যদি কিবা দান দক্ষিণা ধৰে কিছুমানে কয় যে গৰু দান দিব লাগিব কিছুমানে কয় ছাগলী দান দিব লাগিব আগদিনাখন সকাম যোৱাৰ পিছত পিছদিনাখন যি গাঁৱৰ গঞা ৰাইজে গিয়াতলী ভোজটো খায় সেই ভোজৰ দিনাখনেই বামুণ মাতি আনি হওক গণক মাতি আনি হওক সেই দানটো দিয়ে দি গোটেই ঘৰৰ পুহকৰ খেদে পুহকৰ খেদিলে তেতিয়া গৃহস্থ ঘৰো আজৰি হয় আৰু পঞ্চলিছ দিনত মানুহে তিনিপুৰুষী বুলি কয় সেই তিনিপুৰুষী দিনাখনো আকৌ বামুণ আনি শ্ৰাদ্ধ পাতে শ্ৰাদ্ধ পাতোঁতে আকৌ পিণ্ড দিবলগীয়া হয় পঞ্চলিছ দিনৰ পিছত আকৌ ছমহীয়া পাতে ছমহীয়াৰ পিছত যেনেকৈ দহা কাজত নীতি নিয়ম কৰে আকৌ ছমাহতো তেনেকৈ বামুণ মাতি শ্ৰাদ্ধ পাতিব সকাম নিকাম কৰিব এবছৰত ধুনীয়াকৈ সকাম নিকাম কৰি মেলি বামুণ আনি শ্ৰাদ্ধ পাতি বিদায় দিয়ে আৰু যিজন মানুহে ক্ৰিয়া ধৰে তেওঁ যদি কেনেবাকৈ অপাৰ্থকত ক'ৰবালৈ গৈ এঁসাজ ভাত খাবলগীয়া হয় আমাৰ নিজৰ মিতিৰ কুটুমৰ ঘৰতো কিন্তু বঁটাটোত তামোল পাণ এটা আৰু পইচা এটকা দিহে মানে ভাত কেইটামান কিনি খাব লাগে আমাৰ ভূঞা মানুহ বা কেওঁট কলিতা মানুহৰ নিয়ম বহুত বেছি আমাৰ মানুহ মৃত্যু হ'লে আমাৰ এইখিনি নিয়ম কাম কৰে আৰু মোৰ ক'বলগীয়া বাৰু একো নাই মই যিমানখিনি জানিলোঁ আৰু সিমানখিনিকে ক'লোঁ